আমাৰ অঞ্চলত চিকিৎসাসমূহত উন্নত সঁজুলি আছে কিন্তু চৰকাৰীও আছে বাৰু প্ৰাইভেটো আছে আমি হয়তো চৰকাৰীলৈ গ'লে আমাৰ বহুত টাইম লাগি যায় কাৰণ আমি লাইন পাতি থাকিব লাগে আৰু কিছুমান ৰিপৰ্ট আমি চৰকাৰীত অকণমান আকৌ হেৰিকৈ পোৱা যায় ফলচকৈ সেইকাৰণে আমি প্ৰাইভেটত প্ৰায় প্ৰাইভেটতে যাওঁ সোনকালেও হয় আৰু ৰিপৰ্টটো আমি ভাল ৰিজাল্ট পাম বুলি আশা কৰি প্ৰাইভেটলৈহে যাওঁ কিন্তু এম আৰ আই স্কেন ধৰ আছে কিন্তু আমি এম আৰ আই কৰিবলৈ অকণমান আঁতৰত যাব লাগে সেইটো কাৰণে আমি অকণমান দিগদাৰ হয় কিন্তু আমাৰ বাকীবোৰ ওচৰতে আছে আমাৰ চাৰিঙীয়া প্ৰাথমিক চিকিৎসালয়তো আমি এইবোৰত তেজ পৰীক্ষা প্ৰস্ৰাৱ পৰীক্ষা এনেকুৱাবোৰ কৰোঁ চি টি স্কেন এইবোৰ এইবোৰ সুবিধা নাই যদি অকণমান আঁতৰত যাব লাগে কিন্তু আমাৰ ওচৰতো বহুতো সুবিধা আছে কিন্তু কিছুমান সকলো নাই যদিও অকণমান দূৰণিলৈ যাবলৈ হয় কিন্তু তাতে সকলো সুবিধা পায় খালি আমি প্ৰায় ক্ষেত্ৰত বেছিভাগ কৰোঁ প্ৰাইভেটলৈ গ'লে সোনকাল হয় সেইটো কাৰণে আমি প্ৰাইভেটত বেছিকৈ কৰিবলৈ চেষ্টা কৰোঁ তেজ পৰীক্ষা তেজ পৰীক্ষাটো বাৰু ওচৰতে পাৰোঁ কিন্তু চি টি স্কেন আৰু এম আৰ আই কৰিবলৈ আমি আঁতৰলৈ যাব লাগে বাকী সকলো চিকিৎসা আমাৰ কি এই চিকিৎসা কৰিব পাৰোঁ আমাৰ ওচৰত চৰকাৰী হস্পিটেল আছে তাতে আমি সকলো চিকিৎসা তাতেই কৰোঁ যিকোনো খালি অকণমান চি টি স্কেন কৰিবলৈ হ'লে অকণমান আঁতৰত যোৱা যাব লাগে সেইটোৱে আমাৰ